আমাৰ অঞ্চলত পালন কৰা সকলোতকৈ অন্যতম উৎসৱটো হ'ল বিহু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহু আমাৰ প্ৰথম মাহ বহাগ হ'ল প্ৰথম মাহ অসমীয়াৰ তেতিয়া আমি বহাগ বিহু পালন কৰোঁ তেতিয়া গছবোৰত নতুন পাত ওলায় তাৰপিছত আমি নতুন কাপোৰ কিনো গৰুক গা ধুৱাওঁ সেইটো হ'ল বহাগ বিহু তাৰপিছত আহে মাঘ বিহু মাঘ বিহুক আমি কওঁ ভোগালী বিহু বুলি ভোগালী বিহুৰ সময়ত আমি লাড়ু পিঠা বনাওঁ চুঙা পিঠা বনাওঁ মেজি মেজি ঘৰ জ্বলাওঁ ভোগালী বিহুৰ প্ৰথম দিনা হ'ল উৰুকা উৰুকাৰ দিনাখন আমি সকলোৱে মিলি এসাঁজ খাওঁ মাঘ বিহুৰ সময়ত আমি ধাননি পথাৰৰ পৰা ধান কাটো সেইটোৱে সেইটো হ'ল ভোগালী বিহু তাৰপিছত হ'ল কাতি বিহু কাতি বিহু হ'ল কঙালী বিহু কাতি বিহুৰ সময়ত আমি খেতি পথাৰত বন্তি জ্বলাওঁ আৰু তুলসীৰ তলত বন্তি জ্বলাওঁ ইয়াৰ মাজত আমাৰ বড়ো জনজাতিসকলেও পালন কৰে বৈচাগু বৈচাগুটো হ'ল বহাগ বিহুৰ নিচিনাই একে উৎসৱ